হেল্ল' হেল্ল' এই হেৰি বৰুৱানী ফাৰ্ম হয়নি বাৰু এই আপোনাৰ তাত হেৰি পালোহেঁতেন নেকি কুকুৰা নহয় লগাটো মোক অলপ সৰহকৈয়ে লাগিছিল বাৰু কিন্তু এতিয়া আকৌ আপোনাৰ এতিয়া দাম দৰবোৰ জানি লওঁ বুলি ভাবিছোঁ প্ৰথমে

অ' অঁ ৰে'টটো বহুত কৈছে দেখোঁন

অঁ হয় মোৰ মানে হেৰি মোক লাগিছিল অকণমান দহ কেজিমানেই লাগিছিলে এই নাতিটোৰ বাৰ্থডে' আছিলে কাইলৈ তাকে

হেৰি

এই হেৰিটো এই কিবা লোকেলটো আপুনি চাৰিশমানকৈ ধৰিব পাৰিবনি বাৰু

হয়নি তাতে এই ইটো এই কইলাৰটো কেনেকৈ বুলি ক'লে আপুনি সেইটো অলপ কমাব পাৰিব নাই মই সৰহকৈ আনিমতো দহ কেজিমানেই আনিম নহয় অঁ আপুনি এনে ঘৰতে থাকেই নহয়জানো গ'লে পাম নে অঁ অঁ অঁ অঁ অঁ আপোনাৰ হেৰি ফাৰ্মখন ঘৰ অঁ ঘৰৰ লগতে নে ঘৰৰ পৰা অলপ দূৰ ফাৰ্মখন অঁ অঁ মুঠৰ ওপৰত আপোনাৰ ঘৰ পালেগৈ ফাৰ্মটো পাম অঁ অঁ অঁ তাকে হ'ব দিয়ক অঁ অঁ

অঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়া মই কাইলৈ যাম দিয়ক